হেল্ল' কি কৰি আছা অঁ অঁ এই মন্দিৰত যাম বুলি ভাবিছিলোঁ অঁ অঁ অঁ অঁৱা ওলোৱা এইকেইদিনতে যাওঁ অঁ এতিয়া কেনেকৈ যোৱা হ'ব বা যোৱাটো অঁ অকলে গৈ ভালো নালাগে নহয় লগৰ কাৰোবাক লগ ধৰিলে ভাল হ'ব আৰু একেলগে মিলি অকলে বোলো ভালো নালাগে নহয় লগৰ কোনোবা একেলগে মিলি গ'লে ভাল হ'ব যোৱাটো কেনেকৈ হয় অঁ অঁ যোৱাটো কিহত হ'ব অঁ চাকি দিম এনেই অঁ শৰাই লৈ ল'ব আৰু মাহ প্ৰসাদ নাৰিকল কল আপেল এনেকৈ অকণমান ধূপ চাকি ধূপ চাকিটো তাতে পামেই চাগৈ মন্দিৰৰ তাত যোৱাটো কেনেকৈ হ'ব মিলাই অঁ অঁ নিজৰ গাড়ী লৈ গ'লে সুবিধা হ'ব আৰু ঘূৰি আহিবলৈ অঁ অঁ ফেৰিত নোযোৱা ব্যৱস্থা নাই নেকি ৰাস্তাইদি যোৱা নাও ফেৰিত পানীৰফালে যোৱা তেনেকুৱা বেলেগ ৰাস্তা থাকিলে লং কাট হ'লেও সেইফালেও যোৱা হ'ব আৰু চৰ্ট কট দি নগ'লেও অঁ অঁ ফেৰি নাপালেতো আমি পাৰ হ'বই নোৱাৰিম ঘূৰি আহোঁতে ৰাতিপুৱা সোনকালে যাব লাগিব সোনকালে গ'লেহে তাত থকা মেলা এতিয়া সুবিধা আছেনে নাই যদি এৰাতি থাকি আহিব পাৰিলেতো থাকিয়ে আহিব লাগিব যদি ফেৰি নাপালে দেৰি হ'লেতো থাকিবই লাগিব অঁ অঁ তেনেকৈও হ'ব এতিয়া কেইটা কেইটা বজাত ফেৰি সেইটোতো খবৰ আগতে ল'ব লাগিব অঁ অঁ হ'ব ঠিক আছে অঁ ঠিক আছে অঁ